ধৰ্মৰ ইতিহাস বুলি কওঁতে আমি যদি ক'বলৈ যাওঁ ধৰ্ম বুলিলে কি বুজায় ধৰ্ম মানে হৈছে প্ৰকৃততে বিশ্বাস এটা শব্দত যদি কোৱা হয় বিশ্বাস অৰ্থাৎ কোনোবা এটা শক্তিৰ প্ৰতি থকা মানুহৰ যি বিশ্বাস আৰু সেই বিশ্বাসৰ ওপৰত ভিত্তি কৰি যিবিলাক কাৰ্য সম্পাদন কৰা হয় সেইখিনি হৈছে ধৰ্ম এই ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি আমাৰ অসমৰ মহাপুৰুষ আমাৰ স্বনামধন্য দেৱতাস্বৰূপ শংকৰদেৱৰ সৃষ্টি নৱবৈষ্ণৱ ধৰ্মৰ কথা আমি ক'ব পাৰোঁ যিসময়ত অসমত ধৰ্মৰ নামত দেৱী পূজা বলি বলি বিধান ব্যৱস্থা এইবিলাক ধৰ্মৰ নামত চলিছিল সেই ব্যৱস্থাখিনি আছিল সমাজ বিৰোধী অৰ্থাৎ কু সংস্কাৰপূৰ্ণ ধৰ্ম তেনে সময়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমত আৱিৰ্ভাৱ ঘটিছিল আৰু তেওঁ এই যিবিলাক বলি বিধান প্ৰথা এই প্ৰথাবিলাকৰ ওপৰত বিশ্লেষণ কৰি তেওঁ অনুভৱ কৰিছিল যে এইবিলাক সমাজ বিৰোধী কাৰ্য ধৰ্ম বিৰোধী কাৰ্য গতিকে এইখিনি আমি সমাজৰ পৰা আমাৰ বৈষ্ণৱ যিটো ধৰ্ম সেই বৈষ্ণৱ ধৰ্মৰ পৰা নাইকিয়া কৰিব লাগিব যে সেই যি বৈষ্ণৱ ধৰ্মত থকা অন্ধবিশ্বাস বলি বিধান প্ৰথা কু সংস্কাৰ এইবিলাকৰ সংস্কাৰ সাধন কৰি তেওঁ এটা নতুন ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল সেই ধৰ্মৰ নামেই আছিল নৱবৈষ্ণৱ ধৰ্ম নৱ মানে নতুন আৰু বৈষ্ণৱ ধৰ্মক নতুনত্ব প্ৰদান কৰাৰ বাবে এই ধৰ্ম হৈছে নৱ বৈষ্ণৱ ধৰ্ম গতিকে এই নৱবৈষ্ণৱ ধৰ্মৰ মূল বাণী আছিল একদেৱ এক সেৱ একবিনে নাই কেৱ পৃথিৱীত এজনেই আছে সেইজনেই হৈছে ভগৱান সেই ভগৱানৰ সন্তুষ্ট কৰিব পাৰিলেই আমি ধৰ্ম সাধনা কৰা হয় তাৰবিনে আমাৰ বেলেগ আৰু গতি নাই যেনেকৈ এজোপা গছৰ গুৰিত পানী দিলে গছজোপাই সাৰপানী পায় তেনেকৈয়ে আমি যদি ভগৱানক পূজা কৰোঁ ভগৱানক নাম লওঁ ভগৱানৰ বিশ্বাস কৰি ৰীতি নীতিবিলাক পালন কৰোঁ তেতিয়াহে আমাৰ প্ৰকৃত ধৰ্ম পালন কৰা হ'ব সেইবাবে তেওঁ অসমৰ চাৰিওফালে বিভিন্ন ধৰণৰ সত্ৰ নামঘৰ প্ৰতিষ্ঠা কৰি ভক্তসকলক তেওঁ এই বৈষ্ণৱ ধৰ্মত থকা যিবিলাক কু সংস্কাৰ সেই কু সংস্কাৰবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ চৰ্চা কৰিছিল আৰু নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ বাবে অহোপুৰোষাৰ্থ চেষ্টা কৰিছিল সেয়েহে মহাপুৰুষ শংকৰদেৱে আমাৰ অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি এক নতুন বাতাৱৰণৰ সৃষ্টি কৰিছিল আৰু তেওঁ নৱবৈষ্ণৱ ধৰ্মৰ যোগেদি ধৰ্মত থকা যিবিলাক অন্ধবিশ্বাস সেই অন্ধবিশ্বাসবিলাক দূৰ কৰিবলৈ সক্ষম হৈছিল অৰ্থাৎ বৈজ্ঞানিক মানসিকতাৰে বৈজ্ঞানিক দৃষ্টিভংগীৰে নৱবৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তনৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল এই নৱ বৈষ্ণৱ ধৰ্মৰ ফলত তেওঁ ভাওনা সংস্কৃতি বিভিন্ন ধৰণৰ সত্ৰীয়া সংস্কৃতি এই সংস্কৃতিবিলাক প্ৰৱৰ্তন কৰি অসমক ভাৰতৰ ভিতৰতে এখন সুকীয়া ৰাজ্য হিচাপে গঢ় দিবলৈ সক্ষম হৈছিল গতিকে এই আপাহতে আমি সেইজন মহান পুৰুষক শত কৌটিবাৰ স্মৰণ জনাইছোঁ যিজন যিজনা মহান পুৰুষে আমাৰ অসমত এনেধৰণৰ নতুন চিন্তা ভাৱনাৰে পৰিপূৰ্ণ এক ধৰ্ম প্ৰচাৰ কৰি অসমীয়া মানুহক সেই বৈষ্ণৱ ধৰ্মৰ যিবিলাক অন্ধবিশ্বাস যিবিলাক অপসংস্কৃতি অধৰ্ম সেইবিলাকৰ পৰা পৰিত্ৰাণ কৰিবলৈ সক্ষম হৈছিল এয়াই হৈছে আমাৰ অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰোঁতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু তেওঁৰ প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ ওপৰত কিছু কিছু অনুভৱ ধন্যবাদ